হেল্ল' হয় কোৱাচোন হয় হয় হয় হয় ভালে আছা এ বহুত বেছিয়ে গৰম পৰিলে তথাপিও আজি অলপ বৰষুণটো আহিল সেইটো কাৰণেহে অকণমান ভালেই লাগি আছে বাৰু এইকেদিন শুনিছোঁ বৰষুণ থাকিবয়েই এসপ্তাহমান

পাৰি পাৰি পাৰি এনেই ঘৰত থাকি আচলতে ব'ৰে লাগিছে কালিটো বন্ধই আছিলে আমি ওলাই যাওঁ বুলি ভাবি আছো লগৰকেইটাকো লগ ধৰো নেকি

ক'ত যাবানো অঁ অঁ দেৱাংগী মই শুনি আছোঁ কিন্তু যোৱাটোহে হোৱা নাই মই ভালেই লাগিব দেই নতুন ঠাই যাম এখন পাৰ্কখন কেনেকুৱা হয় হয়

এনেই মানুহ হয়নে তাত

আৰু বন্ধৰ দিনত চাগে বেছিয়েই হয় হয় এনেই এইখন তোমাৰ কেতিয়া মানে খুলিছিলে এইখন নতুন নেকি নে পুৰণা নে ডাঙৰ আছেনে হয় হয় হয় হয় এনে ডাঙৰ আছেনে পাৰ্কখন গৈ ভালেই লাগিব ইয়াতে কাম কৰি মই মোৰ লগৰ কেইটামান আছে উৎপলহঁত আছে তেওঁলোককো লগ ধৰো আৰু সুন্দৰ লাগিব ভাল হ'ব ভাল হ'ব ভাল হ'ব আমি বহুত সময় লগ পাম চাগে হয় হয় হয় আৰু বহুত দিনৰ মূৰত লগ পাম যে আপোনাক বহুত ভাল লাগিব দেই সেইটো বহুত দিন হ'ল নেদেখা হয় হয় আপুনি গুৱাহাটীৰ পৰা কেতিয়া আহিলে হয় হয় হয় বাৰু আৰু ভাল হ'ব দিয়ক আমি লগ পাম ধুনীয়া আপোনাক মই ফোন কৰিম বাৰু আমি একেলগে যাম ঠিক আছে ঠিক আছে দিয়ক